অঁ হেল্ল' অঁ অঁ অঁ অঁ ভাল হয় আমাৰ ল'ৰাবোৰ এনেই থাকে সন্ধিয়া সময় এনে এনে আড্ডা মাৰি থাকে আমি এতিয়া ইয়াত এয়া যদি ভাল এটা আমি ভাল এটা সব্য হেৰি দিব পাৰোঁ আমাৰ কাৰণে ভাল হয়

আমি ক্লাবৰ লগতে আমি লাইব্ৰেৰী এটাও কৰি ল'ম সন্ধিয়া সময়ত আমি কিতাপ চিতাপ পঢ়িব পাৰিব তাকে অঁ অঁ অঁ ভাল হ'ব অলপ মানে মানে গাৰ্জেন হিচাপে থাকিলে অঁ অঁ অঁ অঁ সেইটো চোৱা চিতা কৰিব পাৰিব আৰু ভাল কথা আলোচনা হ'ব হ'ব দে মই এইটাে কৰি দিম অঁ অঁ অঁ অঁ অঁ আৰু বিভিন্ন সুবিধা আছে চৰকাৰৰ পৰা পোৱা যাব অঁ অঁ অঁ আৰু নেহেৰু যুৱ পৰা অনা যাব

ঠিকে আছে তেন্তে অঁ অঁ অঁ ঠিকে ঠিকে অঁ ল'ৰাখিনি অঁ ল'ৰাখিনি কোৱা আৰু আমাৰ শইকীয়া দাকো কৈ দিয়ে

অঁ অঁ অঁ অঁ অঁ অঁ